যোৱাকালি মই ডুমডুমা বজাৰ কৰিবলৈ গৈছিলোঁ মোৰ চাৰ্জাৰটো বহুত দিনৰ পৰা বেয়া হৈ আছিল সেইকাৰণে আজি তিনিশ পঞ্চাছ টকা দি নতুন এটা কিনিলোঁ কিন্তু চাৰ্জাৰটো বহুত ভাল দেই সোনকালে চাৰ্জ হৈ যায় পাৰিলে তুমি সেই দোকনৰ পৰা কিনিবাচোন দেই